ডিঙিৰ ডিঙিৰ চৰচৰণি ভাল কৰিবৰ বাবে আমাৰ গাঁৱলীয়া জনপ্ৰিয় কিছুমান ঘৰুৱা প্ৰতিকাৰ প্ৰতিকাৰ হৈ হৈছে প্ৰথমতে আমি গৰম পানী খাব লাগিব গৰমপানী কুহুমীয়া গৰম পানী কৰি দুবাৰ তিনিবাৰ কুলকুলিয়া হ'ব লাগিব গাৰ্গল কৰিব লাগিব গাৰ্গল কৰাৰ পিছত আমি যেইবাৰ পাৰোঁ আৰু যিমান পাৰোঁ সিমান গাৰ্গল কৰিব লাগিব গাৰ্গল কৰাৰ পিছত অলপ খাব লাগিব গৰম পানীটো খায়েই থাকিব লাগিব দিনটো ঠাণ্ডা পানী ব্যৱহাৰ কৰিব নালাগিব গৰমপানীয়েই খাব লাগিব এই সেই সেইয়া কৰিও যেতিয়া ভাল নাপাওঁ তেতিয়া আমি আদা তুলসী মৌজোল এইবিলাক এই মৌজোল আটাইখিনি গোটাই পিচি পিচি মানে তাৰ জোলটো খাব লাগিব সেই জোল খালেও আমি ডিঙি চৰচৰণি ভাল পাওঁ তাৰোপৰিও আমি লং খাব পাৰোঁ লং খালেও ডিঙিৰ চৰচৰণি ভাল হয় সেইখিনি আমি খাব লাগিব তাৰোপৰিও আমি এনেকৈ ভাতৰ লগত খোৱা তৰকাৰী লগত খোৱা তৰকাৰী চৰকাৰী লগতো ডিঙিৰ চৰচৰণি ভাল হোৱা কিছুমান কথা আছে যেনেকৈ আমি বিজলুৱা বস্তুৰ পৰা আঁতৰি থাকিব লাগিব বিজলুৱা বস্তু খাব নালাগিব বিজলুৱা বস্তু যেনে ঢেঁকীয়া ভেন্দি এনেকুৱা বস্তুবিলাক আমি খাব নালাগিব যেনে শুকান তৰকাৰী খাব লাগিব জালুক দিয়া তৰকাৰী ভাজি বনাই খাব লাগিব এনেই জোলৰ জোল তৰকাৰীবিলাক বৰকৈ খাব নালাগে তাৰোপৰিও আমি যেনেকৈ ব্ৰই ব্ৰইলাৰ এনেকৈ তেলীয়া মাছ কছ মাছ বা অন্যান্য মানে চালানী মাছবোৰ সেইবিলাক আমি খাব নালাগে সেইবিলাক খাব নালাগে এইবিলাক যদি আমি এইবিলাক এইবিলাক কিজানি নোখোৱাকৈ আমি নাখাই দুদিনমান অলপ কষ্ট কৰি থাকোঁ যেনেকৈ আমি এইবিলাক বইল কৰি বা এইবিলাক মাছ মাংস নাখায় এনেকে কেঁচা এইবিলাক খাই তাৰমানে আমি আদা তুলসী মৌজোল সেইবিলাক খাই থাকোঁ এনেকুৱাবোৰ খাই থাকিলে আৰু জালুক খালে জালুক খালেও আমি বহুত পৰিমাণে ভাল পাওঁ এইখিনিকে আমি গাঁৱলীয়া মানুহ হিচাপে আৰু আমাৰ ডিঙি চৰচৰণি হ'লে এইখিনিকে খালে ভাল হয়